হয় আমি বৰ্তমান সময়ত যি সমাজ ব্যৱস্থাত আছোঁ আমি যি বৰ্তমান দেখি আছোঁ গতিকেলৈ শিক্ষিত হ'লেই যে মানুহৰ ভাল আচাৰ আচৰণ হ'ব সেয়া আমি ক'ব নোৱাৰোঁ কাৰণ এইকাৰণেই ক'ব নোৱাৰোঁ যে ভাল আচাৰ আচৰণ হ'বলৈ লাগিলে যে এজন শিক্ষিত হ'লেহে আচাৰ আচৰণ কৰিব পাৰে ঠিক তেনেকুৱা নহয় এতিয়া যদি আমি চাবলৈ যাওঁ আমি যদি সমাজত বা বিভিন্ন ঠাইত যদি থাকোঁ তেতিয়া সাধাৰণ শিক্ষিত লোক এজনেও সেই এজন মানুহক সেইটো ব্যৱহাৰ দিব নেজানিব যি আপোনাক এজন ৰিক্সাৱালা এজন ঠেলাৱালা বা এজন লোকে আপোনাক ব্যৱহাৰ কৰিব এজন মানুহৰ আচাৰ ব্যৱহাৰ এখন ঘৰৰ সংস্কৃতিৰে ঘৰৰ ঘৰৰ নীতি আদৰ্শৰে হে তেওঁ আগবাঢ়িব পাৰে এখন ঘৰত যদি মানুহে যদি ভাল আচাৰ ব্যৱহাৰ শিকাইছে তেওঁৰ পৰিয়ালৰ লোকসকলে গতিকে তেতিয়াই সেই লোকজনে বা সেই ল'ৰাজনে সেই ছাত্ৰজনে ভাল আচাৰ আচৰণ কৰিব কিন্তু যদি তেওঁ যিমান শিক্ষিত নহওক যিমান উচ্চ ডিগ্ৰীধাৰী নহওক যদি এখন ঘৰত তেওঁলোকৰ সেইখিনি আচাৰ ব্যৱহাৰ যদি তেওঁলোকক শিকোৱা নহয় তেন্তে সেই লোকজনে কেতিয়াও তেওঁ আচাৰ আচৰণ ভাল কৰিব নোৱাৰে কাৰণ এখন মানুহে আচাৰ আচৰণ শিকিব হ'লে তেওঁলোকে বিদ্যালয়ত শিকিব লাগিব কাৰণ বিদ্যালয়ৰ পাঠ্যপুথিত ইমানখিনি কথা লিখা নাথাকে যিহেতু এখন ঘৰে বা এখন অনুষ্ঠানে বা এখন ঘৰত যিমানখিনি কথা আচাৰ আচৰণৰ ক্ষেত্ৰত শিকোৱা হয় সেইখিনি কথা কোনো বিদ্যালয় মহাবিদ্যালয়ত তেনেধৰণে শিকোৱা নহয় যদিও শিক্ষা শিক্ষা দিয়া হয় যদিও কিন্তু সেইখিনি ছাত্ৰ ছাত্ৰীসকলে ভালদৰে উপভোগ কৰি নলয় বা তেওঁলোকে ভালদৰে কাণ দি নলয় গতিকে মই ভাবোঁ ভাল আচৰণ আচৰণ কৰিলে শিক্ষিত হ'লেই নহ'ব মানুহৰ যি তেওঁলোকৰ ঘৰৰ ব্যৱস্থা ঘৰৰ অৱস্থা এইখিনি গোটেইখিনি সকলো তেওঁলোকে আচাৰ আচৰণ কৰিব লাগিব যে মানুহ শিক্ষিত হ'লেহে আচাৰ ব্যৱহাৰ কৰিব ঠিক তেনে নহয় এজন শিক্ষিত শিক্ষিত হ'লেই যে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব তেনেকুৱাও নহয় এজন যি তেওঁলোকে নপঢ়া অশিক্ষিত লোকেও ভাল আচাৰ আচৰণ কৰিব পা কৰিব পাৰে কাৰণ সেইজন লোকে তেওঁলোকে শিক্ষিত নহ'লেও তেওঁলোকে যি সমাজত বসবাস কৰি যি তেওঁলোকে শিকিছে তেওঁলোকে সেই সকলোৰ পৰাই সীমাবদ্ধ